অঁ কি কৰিছা অঁ মই অঁ ক'ৰবালৈ গৈ আছা তাৰমানে অঁ অঁ অঁ অঁ শুনিছোঁ বাৰু অঁ অঁ অঁ অঁ যাম এই পি কি হেৰি ফিটা কাটিব বোলে কেতিয়ালৈনো কালি নে পৰহি কথা শুনিছিলোঁ জানো পাহৰিলোঁ মই বাৰু অঁ অঁ অঁ যাব লাগিব ভূপেন হাজৰিকাৰ গান যে বৰ ভাল পাওঁ অ' অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ বৰ ভাল লাগে দেই অঁ যাম দিয়া হ'ব দিয়া অঁ অঁ বৰ ভাল লাগে অ' গানকেইটা শুনি বৰ ধুনীয়া ধুনীয়া গান গায় এই যাব লাগিব এই একেলগতে যাম নেকি তুমি অকণ ৰখিবা আকৌ আমি এইফালৰ পৰা ওলাই যাম অকণ সোনকালে অঁ তুমি অঁ হয়তোতো ময়ে ফোন কৰিম বাৰু বা তুমি হ'লেও কৰিবা মোৰ অকণ দেৰি হ'লে অঁ ফোন কৰি পেলাই একেলগতে ওলাই যাম অঁ অঁ অঁ অঁ অঁ গানকেইটা অঁ গানকেইটাও ভালে ভালকৈ শুনিম আৰু আকৌ অকণ সোনকালে গ'লে অকণ আগলৈ বহিব পাৰিম হয়ন নহয় অঁ অঁ অঁ মই সোনকালে অঁ অঁ পুৰণা গানবোৰ গায় বৰ ভাল লাগে এই হেৰি মই সোনকালে সেইদিনাখন কাম বন কৰি মেলি পেলাই বনাই মেলি আজৰি হৈ পেলাই ময়ে আগবাঢ়ি যাম নেকি তোমালোকৰ ঘৰতে সোমামগৈ সোমাই একেলগতে যাম দেই অঁ তাকে এতিয়া ভাত পানী কি কৰিছা অঁ ময়ো অঁ অঁ অঁ অঁ অঁ অঁ হ'ব দিয়া হাঁ ৰাখিছোঁ দেই অঁ হ'ব দিয়া